হেল্ল' দাদা আপুনি ক'ত আছে আপোনাকতো মই দেখাই পোৱা নাই মইতো হাতীবাৰী থানাত ৰখি আছোঁ মইতো আপোনাক ৰাতিপুৱাই কৈছিলোঁ আহিবলৈ জল্ডি মোৰ যে টাইম এতিয়া হৈ গৈছে ক'ত আছে আপুনি ক'ত দোকানৰ ওচৰত ইয়াততো কোনো দোকানৰ ওচৰত কোনো কেব দেখি পোৱা নাই মইতো টাউন ডেভেলপমেণ্ট অফিচৰ ওচৰত ৰখি আছোঁ মইতো আপোনাক কালিয়ে কৈছিলোঁ জল্ডি আহিব বুলি অ ত্ৰিবেনীৰ পৰা চিধা আহিব অ ত্ৰিবেনীৰ পৰা চিধা আহিব তাত আছে নহয় কেইটামান টাউন ডেভেলপমেণ্ট অফিচটো আছে তাৰ ওচৰতে মই ৰখি আছোঁ আৰু নহ'লে কাৰোবাক এড্ৰেছটো সুধি লওক টাউন ডেভেলপমেণ্ট অফিচৰ অপ'জিটত আছে দৰ্জিৰ দোকান আছে ইলেক্ট্ৰনিকছৰ দোকান আছে সেইবোৰ ছাইদতে গেলামালৰ দোকানো আছে সেইবোৰ চাই অপুনি আহি যাওক ইমান লেট হৈ গৈছে আপোনাক মই কেতিয়াবাতে কৈছোঁ আহিবলৈ জানেই নহয় টাইমত যাব লাগে অঁ আপুনি কওকচোন আপুনি কি ক'লে আপোনাৰ গাড়ীৰ নম্বৰটো অ ফাইভ ছিক্স ছেভেন দ'বল জিৰ' অঁ ক'ত দেখি পোৱাই নাই যে আহি আছে আহি আছে বুলিয়ে কৈ আছে আহি পোৱাই নাই ইমান টাইম লাগেনে ত্ৰিবেনীৰ পৰা হাতীবাৰী থানা আহিবলে আপুনি কি আগতে হাতীবাৰী থানা আহি পোৱা নাই নেকি জল্ডি আহক আকৌ ইমান টাইমৰ পৰা ইমান গৰমত ৰখি আছোঁ বাহিৰত যে পেছেঞ্জাৰ লৈ নাযায় ক'ব লাগে ন লৈ নাযাওঁ বুলি কিয়নো আপোনালোকে এইটো অৰ্ডাৰটো লৈছে তেতিয়াহ'লে জল্ডি আহকচোন মই কেতিয়াবাৰ পৰা ৰখি আছোঁ অঁ ত্ৰিবেনীৰ পৰা চিধা আহিব লাগে কিমানবাৰ ক'ম আৰু ত্ৰিবেনীৰ পৰা চিধা আহিব লাগে বুলি ত্ৰিবেনীৰ পৰা আপুনি চিধা আহক অ আপুনি কি কালাৰৰ কাপোৰ পিন্ধিছে সেইটো কওকচোন অ হোৱাইট কালাৰৰ ক'ত হোৱাইট কালাৰৰ মানুহ দেখোন দেখিয়ে পোৱা নাই কাপোৰ পিন্ধা আৰু গাড়ীটোৰ কালাৰ কি ব্লো নাই ইয়াতে ব্লো কালাৰ একো গাড়ী দেখিয়ে পোৱা নাই কি গাড়ী অল্ট' ক'ত আছে ইয়াত অল্ট' ইমান বাইক মটৰ গৈ আছে আপোনাৰ অ'ল্ট গাড়ী তো মই দেখিয়ে পোৱা নাই নাই আপুনিতো মিছা কথা কৈ আছে ক'ত বা ৰখি আছে আপুনি ইয়াতে কৈ আছে আহি আছোঁ আহি আছোঁ বুলি জল্ডি কৰক বুজি পালে মোৰ অফিচৰ টাইম ওলাই গৈছে আহকচোন জল্ডি আহক মই ৰখি আছোঁ ইমান গৰমত দেখিছে নহয় কেনেকুৱা বতৰটো হৈ আছে আজি

অঁ দেখিছো দেখিছো অঁ মই ইয়াতে ৰখি আছোঁ এইয়া চাওক মই হাত হিলাই আছোঁ অঁ ৰখাই দিয়ক ৰখাই দিয়ক ময়েই হয় অঁ অঁ অঁ